হেল' ছাৰ মই কেব এখন বুক কৰিছিলোঁ কেবৰ ড্ৰাইভাৰজনে ঠিকনাতো ঠিকমতে উলিয়াব পৰা নাই এতিয়ালৈ আহি পোৱা নাই সেইবাবে মই আমাৰ হ'বলগীয়া ট্ৰিপটো কেঞ্চেল কৰিবলগা হ'ল